মই বহুতো ঠাইত পৰ্যটনস্থলীবোৰ চাবলৈ গৈছোঁ

বিভিন্ন ধৰণৰ ঠাই বা উদ্যোগস্থলী আদি বিভিন্ন ধৰণৰ তথ্যবোৰ সংগ্ৰহ কৰিবলৈ গৈছিলোঁ আমি বাৰজনীয়া এটা দল হিচাপে আমি সেই সেই তথ্যবোৰ সংগ্ৰহ কৰিবলৈ যাওঁ আৰু তাত আমি নিজৰ বন্ধু বান্ধৱীৰ লগত গৈছিলোঁ য'ত মোৰ লগৰবিলাক গৈছিল যেনে মৃদুস্মিতা পৰিস্মিতা মায়া আৰু শ্ৰমীক্ষা সুষ্মিতা জুম্পি আদি বহুতো আমি লগৰ গৈছিলোঁ এই এই অভিজ্ঞতাৰ বিষয়ে ক'বলৈ হ'লে আমি ক'বলৈ গ'লে বহুতো আছে আমি নিৰ্দিষ্ট এডখৰ ঠাইত গৈ পৰ্যটনবিলাকে সেই ঠাইৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলগীয়া হয় কৰিবলগীয়া হয় আমি সেই ঠাই বিষয়ে বহুতো তথ্য সংগ্ৰহ কৰি আনো মই বহুতো ঠাইত গৈছোঁ পৰ্যটনৰ বাবে যেনে শিৱসাগৰ যোৰহাট ডিব্ৰুগড় আদি বহুতো ঠাইলৈ গৈছোঁ শিৱসাগৰত আমি এবাৰ জয়দৌল শিৱদৌল ৰংঘৰ তলাতল ঘৰ আদি সকলোৰে তথ্য সংগ্ৰহ কৰিবলৈ গৈছিলোঁ তাত আমি এসপ্তাহ ধৰি এটা কেম্প পাতি আমি তাত থাকিছিলোঁ সেই সপ্তাহটোত আমি বহুতো ধৰণৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলোঁ বহুত এনেদৰে কেম্প পাতি থাকি বহুত ফূৰ্তিও লাগে বন্ধু বান্ধৱীৰ লগত কথা পতা ফূৰ্তি কৰা নাচ গান আদি বিভিন্ন ধৰণৰ আমি ফূৰ্তি কৰিছিলোঁ পিছদিনা আমি পুৱাই উঠি মুখ হাত ধুই ব্ৰেকফাষ্ট কৰি আকৌ আমি নিৰ্দিষ্ট নিৰ্দিষ্ট তথ্য সংগ্ৰহ কৰিবলৈ ওলাই গৈছিলোঁ তাত আমি যিহেতু আমি বাৰজন ছজন ছজনকে দুডোখৰ ঠাই দুটা ঠাই হিচাপে ভাগ কৰি আমি তথ্য সংগ্ৰহ কৰিছিলোঁ এনেদৰে আমি সেই ঠাইৰ মন্দিৰ আদি সেইবিলাকৰ তথ্য আমি সংগ্ৰহ কৰি আনিছিলোঁ

আমি এনেদৰেই সেই ঠাইৰ তথ্য সংগ্ৰহ কৰি কৰি আমি পিছদিনা আকৌ নিজৰ উভতি আহোঁ এবাৰ আমি এখন গাঁৱত পৰ্যটনৰ বাবে গৈছিলোঁ পৰ্যটনৰ বাবে গৈছিলোঁ পৰ্যটনৰ বাবে গৈছিলোঁ সেই পৰিৱেশ আৰু পৰিৱেশৰ বিষয়ে জানিবলৈ আমি সক্ষম হৈছিলোঁ য'ত আমি এসপ্তাহ ধৰি এটা এখন পথাৰতে কেম্প পাতি আমি থাকিছিলোঁ

সেই ঠাইত সেই ঠাইৰ বিষয়ে আমি সেই গাঁৱৰ মানুহৰ থকা ধৰণ মানুহৰ কথা কোৱা ধৰণ পৰিৱেশৰ পৰিৱেশৰ সকলোবোৰ তথ্য আমি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু সেই গাঁৱৰ সকলোবোৰ তথ্য সংগ্ৰহ কৰিবলৈ আমি এজন ব্যক্তিক সেই গাঁৱৰে এজন ব্যক্তিক আমি লগ হিচাপে লৈছিলোঁ আৰু সেই ব্যক্তিজনে আমাক নিৰ্দিষ্ট গাঁওখনৰ প্ৰতিটো ঠাইলৈ নি আমাক সেই পৰ্যটনৰ বাবে সুবিধা দিছিল সুবিধা দিছিল আৰু আৰু সেই ব্যক্তিজনে আমাক বহুতো সহায় কৰিছিল এনেদৰে আমি দিনটো ঠাইৰ সেই ঠাইৰ বিষয়ে তথ্য সংগ্ৰহ কৰোঁ আৰু ৰাতিলৈ আমি এনেদৰে ফূৰ্তি কৰি কথা পাতি থাকি পিছদিনা পুৱাই ব্ৰেকফাষ্ট কৰি আকৌ আমি নিজৰ নিজৰ কামত ওলাই যাওঁ গাঁওখনৰ প্ৰতিঘৰ মানুহৰ বিষয়ে আমি তথ্য সংগ্ৰহ কৰোঁ খোৱা বোৱা পিন্ধা থকা ধৰণ আদি বহুতো ধৰণৰ তথ্য সংগ্ৰহ কৰোঁ এনেদৰে আমি বিদেশলেও গৈছোঁ পৰ্যটন কৰিবলৈ পৰ্যটনত তাত আমি এজন নিৰ্দিষ্ট ট্ৰেভেল এজেণ্ট লোৱাটো প্ৰয়োজন কাৰণ এজন ট্ৰেভেল এজেণ্টে সকলোবোৰ জনাটো প্ৰয়োজন এজন ভাল ট্ৰেভেল এজেণ্ট আমি বিচৰাটো প্ৰয়োজন যিহেতু এই ট্ৰেভেল এজেণ্টজন শিক্ষিতও হ'ব লাগিব যাৰ ফলত আমাক পৰ্যটনবোৰক বিশেষভাৱে সহায় কৰিব পৰা পৰ্যটন বিদেশত বিদেশত আমাৰ দৰে পইচাবিলাক একেই নহয় বিদেশৰ পইচাও বেলেগ আমাৰ পইচাও বেলেগ সেই সেয়েহে ট্ৰেভেল এজেণ্টজনে এই পইচাৰ আদান প্ৰদানটো ভালদৰে ব্যৱস্থা ল'ব লাগিব আৰু তাত থকা খোৱা আদি সকলোবোৰ ল'ব লাগিব সকলোবোৰ সুবিধা প্ৰদান কৰিব লাগিব এজন ট্ৰেভেল এজেণ্ট আমাক পৰ্যটকক সকলোবোৰ সুবিধা দিয়াতো প্ৰয়োজন কোনো অসুবিধা নোহোৱাকৈ আমাৰ পৰ্যটনক আমাৰ পৰ্যটনক এই সুবিধা দিয়াটো প্ৰয়োজন

ট্ৰেভেল এজেণ্ট পৰ্যটকে পৰ্যটকে সেই বিষয়ে সেই বিদেশৰ সকলোবোৰ তথ্য সংগ্ৰহ কৰাটো প্ৰয়োজন আমি এনেদৰে বিদেশত গৈ পিনি সকলোবোৰ তথ্য সংগ্ৰহ কৰিছিলোঁ বিদেশত আমি বিদেশলৈ গৈ আমি সেই ঠাইৰ ভাষাবোৰো আমি জনাটো প্ৰয়োজন কাৰণ আমি অকল অসমীয়াৰ অসমীয়া অসমীয়া ভাষা জনাৰ লগতো আমি বেলেগ যিকোনো ভাষা জনাতো প্ৰয়োজন তেতিয়াহে আমাৰ সেই ঠাইত থকা আদি বহুতো সুবিধা প্ৰদান হ'ব আমি বহু আমি এনেদৰে বহুতো ঠাই ভ্ৰমণ কৰিছিলোঁ বহুতো নেদেখা ঠাই দেখিবলৈ পাওঁ নোবোজা কথা বুজিবলৈ পাওঁ নজনা কথা জানিবলৈ পাওঁ আদি বহুতো কথা আমি জানিবলৈ সক্ষম হৈছিলোঁ এজন পৰ্যটক হিচাপে আমি এই সকলোবোৰ কথা জনাতো প্ৰয়োজন যে পৰ্যটক এজনে কেনেদৰে থাকিব লাগিব কেনেদৰে কি কৰিব লাগিব সেই ঠাইৰ বিষয়ে কি তথ্য সংগ্ৰহ কৰিব লাগিব তাৰ বিষয়ে জনাটো প্ৰয়োজন মই ঠিক মই এজন পৰ্যটক হিচাপে এই সকলোবোৰ অভিজ্ঞতা লাভ কৰিছোঁ এজন মই এজন পৰ্যটক হৈ বিভিন্ন ঠাই ফুৰিবলৈ পাইছোঁ বিভিন্ন ঠাইৰ বিষয়ে জানিবলৈ পাইছোঁ বুজিব পাৰিছোঁ আদি বহুতো ধৰণৰ কথা জানিছোঁ শিকিছোঁ এনেদৰে পৰ্যটক এজনে এজন তাতে শিক্ষিত হোৱাটো প্ৰয়োজনীয় মই এজন পৰ্যটক হৈ পৰ্যটক হৈ বিভিন্ন গাঁৱত গৈ সেই তথ্যৰ বিষয়ে সংগ্ৰহ কৰি সেই গাঁৱৰ মানুহবোৰৰ লগত ভালদৰে মিলা প্ৰীতিৰে আছিলোঁ আৰু এইটোৱে এজন পৰ্যটকৰ ভাল দায়িত্ব সেই ঠাইৰ বিষয়ে আমি ভালদৰে থাকিলেহে সেই মানুহবোৰৰ মন আৰু সেই মানুহবোৰৰ অৱস্থা আদি সকলোবোৰ তথ্য সংগ্ৰহ কৰিব পাৰোঁ এনেদৰে আমি বহুতো ঠাই ভ্ৰমণ কৰি কৰি এজন শুদ্ধ শিক্ষিত আৰু ভাল পৰ্যটক হ'বলৈ সক্ষম হৈছোঁ এজন পৰ্যটক হিচাপে মই মই বহুতো কথা জানিব পাৰিলোঁ গাঁও বহুতো ঠাই ফুৰিবলৈ

আৰু বিশেষকৈ বিশেষকৈ এই পৰ্যটনৰ বাবে আমি এজন ট্ৰেভেল এজেণ্ট থোৱাটো জৰুৰী কাৰণ আমি বাৰজনীয়া এটা দল সেয়ে দল হিচাপে গৈ আমি এখন ট্ৰেভেল এজেণ্ট এজন ট্ৰেভেল এজেণ্ট ৰখাটো প্ৰয়োজন কাৰণ কোনো অসুবিধা নোহোৱাকৈ আমি যাতে সেই ট্ৰেভেল এজেন্টজনৰ লগত যোগাযোগ কৰি আমি নিৰ্দিষ্ট এখন ঠাই ফুৰিবলৈ বা ফুৰিবলৈ বা তথ্য সংগ্ৰহ কৰিবলৈ আমি যোৱাটো সম্ভৱ হৈ পৰে

আৰু আমি যদিও আমি এজন নিৰ্দিষ্ট ট্ৰেভেল এজেণ্ট আমাৰ লগত নাৰাখোঁ তথাপিও আমি বেলেগ নিৰ্দিষ্ট কোনো এজন ট্ৰেভেল এজেণ্টৰ লগত যোগাযোগ কৰিব পাৰোঁ আগতীয়াকৈ আমি সেই ট্ৰেভেল এজেণ্টৰ বুকিং কৰি থ'ব পাৰোঁ আৰু আৰু সেই ট্ৰেভেল এজেন্টজনে আমাক সুস্থ আৰু কোনো অসুবিধা নোহোৱাকৈ আমাক সেই ঠাইৰ বিষয়ে জনাবলৈ জনাব পৰাটো এটা প্ৰয়োজনীয় কাম এনেদৰে আমি ট্ৰেভেল এজেণ্টসকলে তথ্য পাতি সংগ্ৰহ কৰি বহুতো ধৰণৰ কাম কাজ আৰু বিভিন্ন ধৰণৰ বিষয়ে জানো আৰু আমি যিহেতু আমি কোনো এখন ঠাইত বা যিকোনো এখন গাঁৱত আমি কেম্প পাতি থাকোঁ তাত আমি কোনো আৱৰ্জনাৰ সৃষ্টি নকৰোঁ আমি যিমান যি আৱৰ্জনা কৰোঁ সকলোবোৰ জ্বলাই চাফ চিকুণ কৰি থৈ আহোঁ আৰু সেই ঠাই আমি পৰিষ্কাৰ কৰি থৈ আহোঁ এনেদৰে মোৰ বহুতো ধৰণৰ অভিজ্ঞতা অভিজ্ঞতা আছে এজন ট্ৰেভেল এজেণ্ট হোৱাৰ হিচাপে সেয়েহে মই এজন ট্ৰেভেল এজেণ্ট হিচাপে নিজকে এজন ভাল ব্যক্তি হিচাপে স্বীকৃতি দিব পাৰিছোঁ